সৰুতে আমি বহু খেল খেলিছিলোঁ লগ বন্ধু বান্ধৱী সকলো মিলি আমি ইমান আনন্দতে খেলিছিলোঁ আগতে গোটেই ল ছোৱালীবিলাক আমি আমাৰ এজনী আহে এজনী যায় এজনী ঘৰত দুজনী আহে আৰু এজনীক ল'ব আৰু এনেকুৱা তিনিজনী হ'ব আৰু তাইক আমি তিনিজনী আনিব যাম আৰু তাইৰ ঘৰৰ পৰা আমি তাইক আনিব যাওঁ ইমান আনন্দৰে আমি গোটেইকেইটা ছোৱালী এনেকুৱা ঘৰৰ পৰা উলিয়াই লৈ আহি আমি ধুনীয়াকৈ খেলিবলৈ যাওঁ খেলপথাৰত আৰু বিশেষকৈ আমি ছোৱালীবিলাকে বহুত মৰমিয়াল আছিলোঁ বহুত নিজকে নিজকে আমি মৰম কৰিছিলোঁ কিয় নাজানো ছোৱালী বুলিয়ে নে কি বা আমাৰ মন হৃদয় আমাৰ কোমল সেইকাৰণতে আমি নাজানো কিন্তু আমি গোটেই ছোৱালী আমাৰ ঘৰত আহিব আমাক লৈ যাব বা ম আমি গোটেইকেইজনী আমি যাওঁ গৈ আমি মানে আনন্দ মনেৰে আমি আহোঁ গোটেইকেইজনী আহি আমি এনেকুৱাকৈ খেলপথাৰত যাওঁ বিশেষকৈ আমাৰ লে ছোৱালী বিষয় ছোৱালীখিনি ল'ৰা ল'ৰাখিনিতো নিজে নিজে আহি আহি তেওঁলোকে তেওঁলোকে খেলপথাৰত উপস্থিত হয় আৰু আমি তা তাতে বিগিন খেলিছিলোঁ ফুটি খেলিছোঁ কাবাডী খেলিছোঁ মানে ইমান আনন্দত খেলিছোঁ গোটাই মানে কেতিয়া আমাৰ সন্ধিয়া হৈ গ' যায় আমি ক'বই নোৱাৰোঁ ক'বই নোৱাৰোঁ সেইকাৰণতে আমি সৰুকালৰ কথা আমি এতিয়াও আমি ইমান আমাৰ ইমান মনত পৰে আজিয়ে আমি নাজানো মই ক মই ক'ত আছোঁ তাই ক'ত আছে তাই ক'ত আছে সেইবিলাক আমি সকলোৱে আমি এতিয়া বিয়া বাৰু হয় আমি বেলেগ বেলেগ ঠায়ে মানে আছোঁ কেতিয়াবা বাৰু আমি দেখা পাওঁ দেখিলে আমি মাত বোল কৰোঁ বা কেতিয়াবা কাবাৰ ঘৰত যাওঁ সেইখিনি বাৰু হয় আমাৰ এতিয়াও হয় আগতে বাল্যকালৰ কথা আমি এতিয়াও পাতোঁ বা যোনখিনি আমাৰ আমাৰ মানে খেল ধূল ধূলা কৰি আমি বহুত মানে বহুত সময় আমি লগ বন্ধুৰ লগত কটাইছিলোঁ সেইখিনি আমি সদায় মানে কি আমাৰ সেইখিনি আমি নমৰালৈকে আমাৰ মাজত থাকিব আৰু মোৰ মাজত থাকে যদি আছে যদি তেওঁলোকৰ মাজতো আছে তেওঁলোকেও এনেকুৱাই আমাক মনত পেলাই থাকে কিমান এটা আমাৰ আনন্দ আমাৰ আমি এখন ঠাইত জন্ম হৈছোঁ বহুত মানে এখন গাঁৱত আমি নমৰালৈকে আমাৰ আমাৰ মাজত সেইখিনি স্মৃতি থাকি গ'ল মানে কিমান আমাৰ এটা আনন্দ সেই আনন্দৰ মাজত আমি আছোঁ মানে আমাৰ যি সৰু বাল্যকালৰ স্মৃতিবিলাক আমি সক সদায় মানে আমাৰ ওচৰত থাকিব আমি সদায় ভাবিব পাৰিম সদায় আমি হাঁহিব পাৰিম মানে সেইকাৰণতে আমাৰ বাল্যকাল এটা বাল্যকালৰ আমাৰ বহুত মানে বহু মানে মৰমৰ যাই কাট কাটি কাটে সেইকাৰণতে আমি সকলোৱে বাল্যকালৰ বাল্যকালৰ সুখখিনি আমি গ্ৰহণ কৰিব লাগে আৰু আমি এনেকুৱা আছিলোঁ আমি মানে লগ বন্ধুৰ লগতো আমি ফিল্ডত খেলুৱে আৰু আমি ঘৰৰ তিনিটা ল'ৰা ছোৱালী এটা এজন ল'ৰা দুটা ছোৱালী তেনেকুৱা লগ লাগি আমি ৰাতি পঢ়িব টাইমতো আমি খেলোঁ বা আমি ৰাতিপ বা খেলা পঢ়া সময়তো আমি খেলোঁ চোৰ পুলিচ সেইবোৰ চোৱা চুই সেইবিলাক খেলোঁ মাহঁতে পাকঘৰত থাকে আগৰ দিনৰ মানুহ ন ইমানখিনি ই নাছিলে ত' আহি কেনে কেতিয়াবা দেখা পালে আমাক মাৰে মাৰিল মাৰিলেও আৰু কি মাৰিলেহে তাৰপিছত আৰু আৰু আমাৰ সেইটো চলিয়ে থাকে তেনেকুৱা আমি বহু আৰু মানে বহু খেল খেলিছোঁ কইনা দৰা খেলিছোঁ ৰান্ধা ৰান্ধা বাতি খেলিছোঁ আপোনাৰ ক্ৰিকেট খেলিছোঁ বেডমিণ্টন খেলিছোঁ তাৰপিছত কাবাডী খেলিছোঁ বিগিন খেলিছোঁ আপোনাৰ দৰা কইনা খেলিছোঁ তাৰপিছত এই নদীৰ পাৰত বহি পাহাৰ বনাইছোঁ আমি এনে এইবিলাক খেল আমি বাল্যকালত বহুত খেলিছোঁ সেইকাৰণতে আমাৰ আমি এতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক আমি বহুত গাইড কৰোঁ কাৰণ কিয় কৰোঁ আমি আমি যেনেকুৱা মানে পঢ়াৰ সময়ত খেলিছোঁ বা আমি কিবা কৰিছোঁ বাৰু আমাৰ দিন গুচি গ'ল আমাৰ দিন গুচি গ'ল কিন্তু তেওঁলোকৰ দিনততো এবিলাক নহ'ব তেওঁলোকে পঢ়িব লাগিব ভাল মানুহ হ'ব লাগিব সেইকাৰণতে আমাৰ মা দেউতাৰ চকু পাকঘৰত আছিলে কিন্তু আমাৰ চকু পাকঘৰত কম আমাৰ ল'ৰা ছোৱালীৰ আগত বহুত থাকে মইতো মানে ধৰিয়ে থাকোঁ আৰু কোনোবা কিবা কৰিলে ধৰিয়ে থাকো মানে ছেকেণ্ডে ছেকেণ্ডে মিনিটে মিনিটে মই বাবুহঁতক চাই থাকোঁ ই পঢ়িছে নে নাই ই পঢ়িছে নে নাই মানে অকণমানে হেৰ ফেৰ কৰিব নোৱাৰে আৰু অকণমান যদি হেৰ ফেৰ কৰিছে মই দেখা পালোঁ কওঁ কি নপঢ়া যদি কিতাপখন বন্ধ কৰি থৈ দে বাছ আৰু খেলি থাক বাছ এই এষাৰ কথা কওঁ আৰু তেওঁলোকে নিজে গম পাই যায় যে মই পঢ়িব লাগে নে পঢ়িব নালাগে বা সেইখিনিয়ে আছিলে মোৰ বাল্যকালৰ স্মৃতি আপোনাৰ ওচৰত দাঙি ধৰিছোঁ